অঁ দাদা পালোঁহি ন জেগাডোখৰ জেগাডোখৰ মোৰ একেবাৰে অচিনাকী আছিল আপুনি যে মোক সঠিক সঠিক টাইমত আৰু সঠিক জেগাডোখৰত আনি দিলে আনি পোৱালেহি তাৰ কাৰণে ধন্যবাদ দাদা আৰু ৰাস্তাত একো অসুবিধা নোহোৱাকৈ ইমান ভালকৈ মোক জেগাডোখৰত আনি পোৱালেহি তাৰ কাৰণে আপোনাক বহুত বহুত ধন্যবাদ দাদা আপোনাৰ যাতে ভাল হয়